হয় হয় হয় হয় হয় এই এইখন কাঞ্চন কাঞ্চন লাগিছে কওকচোন হয় বিয়াৰ কাৰণে গহনা বনাব ন হয় হয় হয় হয় এই এতিয়া

নিশ্চয় নিশ্চয় আমি যি বনাই আছোঁ এতিয়া বিয়াৰ কাৰণে প্ৰায় আমি আৰু বিয়াৰ অৰ্ডাৰ আছে মানে বনাই আছোঁ আপোনাক কি কি মানে বস্তু বনাব আপোনাক গহনা কি কি লাগিব বাৰু আপোনাক হয় খাৰু খাৰু আঙঠি তাপা গলপতা অঁ আপোনাৰ চেইনডাল লাগিব চাগে আপুনি কইনা কইনা কইনা এই মানে কইনাৰখিনি গহনাখিনি বনাবনে অঁ কইনাৰ বনাব ন কইনাৰ আপোনাৰ লাগিব খাৰু লাগিব কাণফুলি লাগিব তাৰপৰা আপোনাৰ এই চেইনডাল লাগিব তাৰপৰা আঙুঠি লাগিব এইখিনি সম্পূৰ্ণখিনি সম্পূৰ্ণ ছেটটোৱে লাগিব আপোনাৰ ছেটটোৱে লাগিব হয় হয় আপোনাৰ বিয়া কেতিয়ালৈ আছে অঁ আৰু তিনদিনমানৰ পিছত ন অঁ বেছি তাৰাতাৰি হ'লে আপোনাৰ অকমান দিগদাৰ হয় বাৰু হ'লও বাৰু আমি কৰি আমাৰ কাৰিকৰ আছে কৰি দিব পাৰিব বাৰু সোনকালে অঁ অঁ আমাৰ দোকান প্ৰায় ছয় চাৰে ছয় বজা মানলৈ আমাৰ দোকানখন প্ৰায় থাকেই মানুহ দেই আপোনাৰ চাৰে ছয় বজাত প্ৰায় বন্ধ হয়গে আৰু লাহেকৈ তাৰপৰা অঁ আপোনাৰ ধৰক এতিয়া বিয়াখনৰ যিহেতু আপুনি কিমানমান এষ্টিমেটৰ ভিতৰত গহনাখিনি বনাব লাগিছে মানে কিমান বাজেটৰ ভিতৰত বনাব লাগিছে চাৰি পাঁচ লাখ টকা নহয় জানো অঁ ঠিক আছে আপুনি চাৰি পাঁচ লাখ টকাৰ ভিতৰতো হ'ব কিন্তু আপোনাৰ সকলো বস্তু আপুনি এবাৰ আহি নিজে এবাৰ চায় বস্তুটো জোখ জোখবোৰ দিবলে যিহেতু আহিব লাগিব আপুনি আৰু ছাইজবিলাক ধৰক আপোনাৰ কেনেকুৱা ধৰণৰ লাগে কি ধৰণৰ ডিজাইনবিলাক আহি আছে অঁ শুনি পাইছেনে

অঁ অঁ অঁ হেৰি হ'ব মানে আপোনাৰ তাতো অকণ বেছি হ'ব পাৰে আপুনি আহি নিজে এবাৰ জোখখিনি দি আপুনি ডিজাইনখিনি চাই সম্পূৰ্ণ আপুনি বস্তুখিনি চাই ল'ব তেতিয়া আপোনাক কেতিয়া ধৰক আপুনি যদি কাইলে অৰ্ডাৰ কাইলেৰ পৰা তিনিদিনৰ পিছত মই আপোনাৰ বস্তুখিনি মোৰ দুই তিনিদিনটো মোক লাগিব কিন্তু কাইলৈ আপুনি পৰাপক্ষত আপুনি আগবেলা ভাগলৈ আহিলে সুবিধা হয় এতিয়া মানে ধৰক আপোনাৰ পিছবেলা মানৰ পৰা ল'ৰাখিনি লগাই দিব পাৰিম কামত আপুনি আগবেলালৈ আহিলে আপুনি হেৰিটামান বজাত আহক আপুনি চাৰে দহ এঘাৰটামান বজাত আহক তেতিয়া মই পিছবেলাৰ পৰা গধূলি সময়ৰ পৰা মানে ল'ৰাখিনিক কামত লগাই দিলে মোৰ অসুবিধা আৰু কিবা এটা টকেন মানি এটা লাগিব খালি এডভান্স এটা দেই অঁ অঁ কাইলৈ আহিব আপুনি চাই ল'ব জোখবিলাক দিব আৰু কি এনেকুৱা ধৰণৰ ডিজাইন লাগে আমাৰ বহীখনত কেটলেগখনত চাই ল'ব পাৰিব যিকোনো ডিজাইনৰ বস্তুখিনি আপুনি পাব সকলো নতুন ডিজাইনে পাব আপুনি আমাৰ এড্ৰেছটো আপোনাৰ এই আপোনাৰ মৰাণৰ ডিব্ৰুগড় থানাখন দেখিছে মৰাণৰ ডিব্ৰুগড় থানাখনৰ ঠিক সন্মুখত সন্মুখতে বুলি ক'ব লাগিব আৰু তাত সুধিলে তাত আমাৰ ব'ৰ্ড মাৰি থোৱা আছে আপুনি ব'ৰ্ডখনত চালে দেখি পাব কাঞ্চন বুলি দেই আপুনি তাতে চাই মেলি কাইলৈ আহিব আহি আপুনি কি কি ধৰণৰ লাগে কি আপুনি বস্তুখিনি চাই আৰু জোখখিনিও দি যাব চাই যাব সুবিধা হ'ব তেতিয়া অঁ ঠিক আছে কাইলৈ ৰাতিপুৱা